শোণিতপুৰ জিলাখনত মানুহে গাঁও আছে আৰু চহৰো আছে গাঁও এৰিয়া সমূহত মানুহৰ প্ৰধান জীৱিকা হৈছে খেতি কৰিয়েই তেওঁলোকে উপাৰ্জন কৰে আৰু চহৰসমূহ হৈছে নিজৰ ব্যৱসায় কৰি বা কাৰ্য্যালয়ত বা কাৰ্য্যালয়ত চাকৰি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে গাঁও অঞ্চলবিলাকৰ মানুহৰ যিকেইটা ধন টকা পইচা বা উপাৰ্জন কৰে তেওঁলোকে তাৰ সামৰ্থ্য় অনুযায়ী তেওঁলোক জীয়াই থাকে আৰু চহৰৰ মানুহে কি হৈছে যিবিলাকে ব্যৱসায় ভাল উপাৰ্জন লাভ কৰে তেওঁলোকে আৰু ভালকৈ থাকিবলৈ বিচাৰে বা আৰু ভাল ব্যৱসায় কৰিবলৈ বিচাৰে তেনেদৰেই অৰ্থনীতি মানুহৰ কেৰিয়াৰ এনেদৰে মানুহৰ কেৰিয়াৰ বাঢ়ি গৈ আছে কিছুমান মানুহে ব্যৱসায় বা পঢ়াৰ ক্ষেত্ৰত যোগেদি কাৰ্য্যলয়ত বা বহুতো জাগাত গৈ কিনে তেওঁলোকে চাকৰি কৰি কিনে নিজৰ কেৰিয়াৰ বনায় আৰু গাঁৱৰ মানুহবিলাকে নিজৰ জীৱিকা লৈ কিনে তেওঁলোকে থকা পইচা লৈয়ে এই জীৱিকা নিৰ্বাহ কৰে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসমূহেও চহৰত গৈ জীৱিকা নিৰ্বাহ কৰে